স্কুলত নামভৰ্তিৰ বাবে প্ৰথমে ফৰ্ম আনিব লাগে ফৰ্ম ফিলাপ কৰিব লাগে তাৰপিছত এটা সৰু এটা ইণ্টাৰভিউ পতা হয় য'ত বাচ্ছাটোক নিজৰ নাম আৰু কেইটামান প্ৰশ্ন সোধা হয় তাত আৰু কেইটামান পত্ৰিকা প্ৰমাণ পত্ৰিকা লাগে যিবোৰ হ'ল বাচ্ছাটোৰ বাৰ্থ চাৰ্টিফিকেট আৰু চৰকাৰী স্কুলত পইচা লোৱা নহয় এইটোৱেই হয়